আমাৰ গ্ৰাহকসকল অতি বেছি বড়ো নেপালী বহুত জনগোষ্ঠীৰ লোকে আছে তেওঁলোকৰ তেওঁলোকৰ কিছুমান ধৰ্ম আছে খ্ৰীষ্টান কিছুমান আৰু আমাৰ হিন্দু ধৰ্মৰ মানুহ আৰু কিছুমান আছে মুছলিম ধৰ্মৰ মানুহ তেওঁলোকক আমি গোটেইখিনি মানুহৰ লগতে আমি কথা বতৰা পাৰোঁ পাতোঁ তেওঁলোকৰ জাতিৰ বিষয়ে আমি তেওঁলোকৰ জাতিৰ কথাটো হ'ল বড়োবিলাকে যিবিলাক হিন্দু বড়ো আছে তেওঁলোকে তেওঁলোকে মঙলবাৰ দিনা নাম মন্দিৰত যায় তেওঁলোকে সেইদিনা মন্দিৰত তাতে নাম কীৰ্তন কৰে আৰু খ্ৰীষ্টান মানুহখিনিয়ে যিখিনি বড়ো খ্ৰীষ্টান মানুহ আছে সেইখিনিয়ে তেওঁলোকে ৰবিবাৰ দিনা গীৰ্জাত যায় তাত গীৰ্জা কৰে গীৰ্জাত তাতে বাইবেল পঢ়ে বাইবেলত কিছুমান কথা লিখা আছে যে বাইবেলত মিছা কথা ক'ব নালাগে গীৰ্জাত যায় কিবা যদি দুখ কৰিছে ভুল কৰিছে সেইটো গীৰ্জাত ক'ব লাগে গীৰ্জাত ক'লে তেওঁলোকৰ ভুলটো মাফ স্বীকাৰ হয় আৰু আমাৰ নেপালীবিলাখনে ধৰ্মৰ মানুহবিলাহেনৰ কথা কৈছোঁ তেওঁলোকে গধূলি হ'লে সদায় ঘৰত কীৰ্তন কৰে তেওঁলোকৰ গোটেই পৰিয়ালটোৱে ঘৰত যিমানজন আছে পৰিয়াল কীৰ্তন কৰে সেই কীৰ্তন কৰি তেওঁলোকে

বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকে কীৰ্তন কৰে বিহাৰী সম্প্ৰদায়ৰ মানুহে বেছিকৈ খেতি খেতি কৰে আৰু আদিবাসী মানুহবিলাকৰ খেতিয়ে কৰে কিছুমানে চাকৰিও আছে দুই এজনত আৰু বড়ো মানুহৰ সেনে যায় সেনেদৰে হেৰি হয় তেওঁলোকৰ ভাল কাম কৰে জানোঁ যে কৰে আৰু বহুত ভাল ভাল কাম কৰে আৰু এই বিষয়ে আমি এটা ডাঙৰ কথা জনাব পাৰোঁ বড়ো আদিবাসী নেপালী বাগানীয়া মানুহ মানে গোটেই আমি গোটেই জনগোষ্ঠীৰ মাজত আছোঁ আমি ইয়াত ৰাভা জনগোষ্ঠীৰ আছোঁ আমি আৰু বহুত ধৰণৰ মানুহে আমি একেলগে আমি তেওঁলোকৰ কিছুমান মানুহৰ বয়স

গ্ৰাহসকলৰ মাজত আমাৰ আছে কিছুমান বয়স বয়সৰটো সীমা নাই ত্ৰিছ চল্লিছ বছৰ পঞ্চল্লিছ বছৰ মানুহ লগ পাওঁ আৰু জাতি কিছুমান আদিবাসী কিছুমান নেপালী কিছুমান আমাৰ ৰাভা মানুহক লগ পাওঁ কিছুমান বড়ো মানুহক লগ পাওঁ কিছুমান মুছলিম মানুহক লগ পাওঁ মুছলিম মানুহেতু বিলাকে বিলাকে তেওঁলোকে তেওঁলোকে সাধাৰণতে খেতিয়ে কৰে মুছলিম মানুহে ভাল খেতিয়ক তেওঁলোকে বহুত খেতি কৰে চব্জিৰ খেতি কৰে ধান খেতি কৰে তেওঁলোকে আৰু কিছুমানে গৰু ব্যৱসায় কৰে তেওঁলোকৰ মানুহে নেপালী মানুহে সাধাৰণতে গাখীৰ বিক্ৰী কৰে বেচি কৰি গাখীৰে তাকো গৰুৰ লগত বহুত জড়িত গাখীৰ কৰে সেইদৰে গৰু বহত গৰু পোহে আৰু আমাৰ যিখিনি ভোজপুৰী বিহাৰী মানুহ আছে তেওঁলোকে বেছিকৈ মাকৈ খেতি কৰে মাকৈ খেতি কৰে আৰু কুঁহিয়াৰৰ খেতি কৰে কুঁহিয়াৰবোৰো নিজৰ মেচিন আছে মেচিনত চেপি মিঠাই বনাই তেওঁলোকে মিঠাই বনাই বজাৰত বিক্ৰী কৰিব আনে বিক্ৰী কৰে এনে আৰু কিছুমান মানুহ আছে তেওঁলোকে নিজে

বয়সৰ সীমাটো আপোনাৰ চল্লিছ পঞ্চলিছ বছৰৰ বয়সৰ মানুহৰ লগতে আমি বেছি আদান প্ৰদান চলে যিবিলাক আমাৰ জেনেৰেল কাষ্টৰ মানুহ আছে তেওঁলোকৰ লগত আমাৰ কিনা বেচা হয় চব তেওঁলোকৰ লগত দেওঁ তেওঁলোকৰ জনাততো আৰু ক'ব নালাগে চবেই জানে ভালে পায় আৰু সেনে চলি আছে আৰু ভৈৰৱকুণ্ডৰ ওচৰত গ'লে আমি তাতো যাওঁ তাত আমি গ্ৰাহকবিলাক ভূটিয়া মানুহ লগ পাওঁ তেওঁলোকক তেওঁৰ কথা আজিলৈকে কিছুমানে কথা পাতে কিছুমানে আমাৰ ওচৰত থাকি অসমীয়া কথা পাতিব জনা হৈছে কিছুমানে প্ৰায় জানে

আৰু বাগানৰ মানুহখিনে এই বৰ আগৰণুৱা তেওঁলোকে বাগানত কাম কৰে তেওঁলোকৰ তাতে আমি কিছু ঘৰুৱা সামগ্ৰী তেওঁলোকক দিওঁ তেওঁলোকে নাজানে কিছুমান বস্তু এইবোৰেই আমি থাকোঁ আৰু এইবিষয়ে নাজানো কি ক'বলগীয়া মোৰ নাই আমি ইয়াতে চব সম্প্ৰদায়ৰে মানুহ আছোঁ গোটেইখিনি আমি মিলাই জুলি কৰি থাকোঁ